হয় মূৰৰ বিষ ভাল কৰিবৰ বাবে আমাৰ গাঁৱত কিছুমান জনপ্ৰিয় ঘৰুৱা প্ৰতিকাৰ ব্যৱস্থা চলি থাকে তাৰে ভিতৰত মই ক'ব লাগিব আপোনাৰ লোকেল চৰাই তাত হালধি পিচি এনেকুৱা ঘৰুৱা কিছুমান উপযুক্ত মানিমুনি সকলো তাত দি চৰাই তাৰ জোলটো খালে মাথাৰ বিষ এনেকুৱা ভাল হয় বুলি সকলোৱে কয় আৰু মই প্ৰমাণো পাইছোঁ এইখিনি